যোৱা দুমাহৰ আগত মই এটা ফোন কিনিছিলোঁ ফোনটো ব্যৱহাৰ কৰি মই খুব ভাল পাইছোঁ ফোনটো এইট জি বি ৰেম ফোনটোৰ পিকচাৰ কোৱালিটি খুব সুন্দৰ চাউণ্ড কোৱালিটি খুব সুন্দৰ আৰু বেটেৰী বেকআপ ফেচেলিটিটো খুব সুন্দৰ